বৰ্তমান থকা গছবোৰৰ ভিতৰত ৰবাব টেঙা কাজি নেমু গোল নেমু এইবিলাক গছ ঘৰত আছে ৰবাব টেঙা পুৰঠ ৰবাব টেঙাৰ গুটিৰ পৰা পচালে ৰবাব টেঙা পুলি হ'ব কাজি নেমু ডাল কাটি ৰুলেও ডাল হ'ব বা গছ ডালৰ পৰা গছ হ'ব মানে পুৰঠ নেমুৰ পৰা গুটি যদি পচোৱা হয় তাৰ পৰা পুলি পোৱা যাব ইয়াৰো হয় ঠিক তেনেদৰে গুল নেমুৰ পৰাও গুল নেমুৰ গুটি পচালে পুলি পোৱা যাব সেই পুলি আকৌ ৰোপণ কৰিলে গোল নেমু জোপায়ো এইধৰণে ধৰি লওক টেঙা বৃদ্ধি হ'ল ঠিক তেনেকৈ আমাৰ বেঙেনাজোপা বেঙেনাজোপাৰ পুৰঠ বেঙেনাটোৰ গুটিখিনি প্ৰথমে শুকুৱাব লাগিব শুকুৱাই পিনে পচাব লাগিব পচোৱা বিধিটো আৰু মাটি গুড়ি কৰি তাত সাৰ দি মাটিত ভালদৰে দিয়া হয় সেই গুটিখিনি ফুটিব অৰ্থাৎ পুলি ওলাব পুলি ওলালে বেঙেনা গুটিৰ পৰা বেঙেনাৰ পুলি হ'ব সেই পুলি ভালদৰে ৰুলে আকৌ বেঙেনা হ'ব ঠিক তেনেকৈ জলকীয়াই জলকীয়াও পুৰঠ হ'ব পুৰঠ হ'লে তাৰ গুটিখিনি পচালে জলকীয়া গুটিৰ পৰা আকৌ জলকীয়া পুলি হ'ব সেই পুলি ৰুলে আকৌ জলকীয়াৰ গছ হ'ব গছৰ পৰা ফচল আপুনি পাব গতিকে গুটিৰ পৰাই গছ হয় আৰু এই কৌশল অতীজৰ পৰাই মানুহে মানি আহিছে আজোককাৰ দিনৰ পৰাই গুটিৰ পৰা গছ হোৱা কথা আমি বুজিব পাৰিছোঁ আমাৰ মানৱ সমাজে গছ গছনি বৃদ্ধি কৰিবলৈ গছৰ পৰাই যি গুটি আহৰণ কৰে সেই আহৰণৰ প্ৰথাৰে তাক কাৰ্যত পৰিণত কৰা হয় অৰ্থাৎ পচোৱা হয় পচোৱাৰ পৰা পুলি পায় পুলি সেই পুলি ৰুলে আকৌ যি গছৰ গুটি হয় সেই গছেই ফচল হয়